আমাৰ সংস্কৃতিত বিয়াৰ অনুষ্ঠান খুবেই ডাঙৰ হয় আমাৰ ইয়াৰ ৰীতি নীতি নীতি নিয়মবোৰ হৈছে প্ৰথম আমাৰ প্ৰথম বিয়া এখনৰ প্ৰথম ৰীতি নীতিটো হ'ল যাত্ৰা খন্দা মানে আমাৰ এটা খাদ্য এটা সেই খাদ্যটো তাৰমানে ধানটো মানে ভা ভাজি লৈ ঢেঁকীত খুন্দা হয় আৰু সেই সান্দহটোক সেইটো তাৰমানে দৰা কইনাক খাবলৈ দিয়া হয় সেই বিয়াৰ দিনা খাবলৈ দিয়া হয় সেইকাৰণে সেইটো প্ৰথম এটা প্ৰথম সবাহ অনুষ্ঠানটো আৰম্ভ কৰে যাৰ নামটো হৈছে যাত্ৰা খন্দা বুলি কয় যাত্ৰা মিন্চ মানে যিহেতু প্ৰথম শুভ কাম এটা কৰিবৰ কাৰণে আৰম্ভ কৰিছে গতিকে এইটো যাত্ৰাৰ কাৰণে এইটো যাত্ৰা সান্দহ বুলিও কয় তাৰে পিছত আমাৰ দ্বিতীয় আমাৰ কামটো হৈছে জোৰোণ বিয়াৰ আগদিনা জোৰোণ দিয়া হয় জোৰোণ দিবলৈ দৰা পক্ষই কইনা ঘৰত যায় জোৰোণ দিয়া হয় জোৰোণত বিভিন্ন বস্তু থাকে তাৰ ভিতৰত কইনাৰ কাৰণে আ অলংকাৰ গলৰ নেকলেচৰ পৰা কাণফুলিৰ পৰা আঙুঠিৰ পৰা আদি কৰি গহণা বিভিন্ন গহণা থাকে তাৰ উপৰিও কাপোৰ থাকে পাটৰ কাপোৰ মুগাৰ কাপোৰ আদিকে কৰি ৰিহা বিভিন্ন ধৰণৰ কাপোৰ থাকে তাৰোপৰি বিলোবন সামগ্ৰী যেনে মুখত ঘঁহা গাত ঘঁহা এনেকুৱা ধৰণৰ বিলোবন সামগ্ৰী থাকে এইবিলাক জোৰোণত দিয়া হয় তাৰোপৰি জোৰোণৰ দিনা এটা সবাহ অনুষ্ঠান পতা হয় এই কইনা পক্ষৰ ঘৰত দৰা পক্ষক বিভিন্ন ধৰণৰ আপ্যায়ন কৰা হয় মাছ মাংস যিবিলাক মানে খাদ্যৰে আৰু আপ্যায়ন কৰা হয় তাৰোপৰি দ্বিতীয় জোৰোণৰ পিছৰ দিনা হৈছে বিয়া বিয়াৰ দিনাতো দৰা পক্ষ আৰু কইনা পক্ষ দুয়োৰে ঘৰত প্ৰথম আৰম্ভণিটো শ্ৰাদ্ধৰে কৰা হয় শ্ৰাদ্ধ কৰি আমাৰ শ্ৰাদ্ধ বুলি কয় এই শ্ৰাদ্ধটোক এই গতিকে তেনে ধৰণৰ শ্ৰাদ্ধ কৰা হয় শ্ৰাদ্ধ কৰি তাৰ পিছত পানী তোলা হয় কইনা ঘৰৰ কইনাক গা ধোৱাবৰ কাৰণে পানী তোলা হয় ঠিক একেদৰে দৰাৰ ঘৰতো দৰাক গা ধোৱাবৰ কাৰণে পানী তোলা হয় বিভিন্ন ধৰণৰ পুখুৰীৰ পৰা টেকেলিত পানী সংগ্ৰহ কৰি আনি সেই পানী মজুত কৰি ৰাখি সেইৰে দৰা বা কইনা উভয় পক্ষকে পানীৰে গা ধোওৱা হয় তাৰোপৰি তাৰপিছত গধূলি সময়ত আমাৰ সুৱাগ তোলা বুলি এটা অনুষ্ঠান থাকে সেইটোও কৰা হয় নাপিতে মাহ হালধিৰে গা ধোওৱাৰ সময়ত নাপিতে নখ মানে কামাই বুলি কয় মানে ৰুকি দিয়ে তাৰোপৰি তাৰোপৰি বিয়াৰ দিনা দৰাই দৰা সাঁজি কইনাৰ ঘৰত কইনাক বিয়া কৰাবলৈ যাত্ৰা কৰে দৰা পক্ষৰ লগতে কইনা ঘৰত যাত্ৰা কৰে কইনা ঘৰত বিয়াৰ বিভিন্ন ৰীতি নীতি মানি হোম কাৰ্য সম্পাদন কৰি হোম কাৰ্য সম্পাদন কৰি কইনাক বিয়া কৰাই দৰা ঘৰত লৈ আহে